অঁ অঁ ম অঁ আপোনাৰ ওচৰত চবজি আছেনে এতিয়া অঁ মোক চব্জি অলপ দৰকাৰ হৈছিলে অলপ মানে সৰহকৈ দৰকাৰ হৈছিলে অলপমান

অঁ আৰু গাজৰ অঁ চব বস্তুৱে পামনে আপোনাৰ তাতে তাৰমানে কি মোৰ বিয়া এখন আছে অলপমান পাচলি সৰহকৈ লাগিব বাৰু চব্জি মই সেইটো কাৰণে বেলেগত বাৰু কণ্টেক্ট কৰা নাই এতিয়ালৈকে আপোনাৰ ওচৰতে আগে পিছে আনো যে মই বোলো পাম নেকি আপোনাৰ ওচৰতে তেতিয়া একেলগে অঁ আপোনাৰ পৰাই তাৰমানে সকলোখিনি ল'ম অঁ তাপা এনে পাচলিবিলাকৰ এতিয়া দাম কেনেকৈ হৈ আছে বাৰু

আৰু বিলাহী অঁ বিলাহী মটৰ গাজৰ তাৰমানে কি এনেকৈ অলপমান দৰকাৰ হ'ব

তাৰমানে মই মই এতিয়া বিলাহী গাজৰ মটৰ তেনেকুৱা মান অঁ হয় সৰহকৈ লাগিব তাৰমানে পঞ্চাছ কেজিমানকৈ লাগিব পাম ন অঁ তো দামটো অলপমান কমাব আপুনি যিটো হয় বাৰু হ'লেও মই তাৰমানে কি এই বিয়া এখন আছে বিয়ালৈ বুলি আনিম যে অলপ হেৰি কিবা এটা ঊনৈছ বিছ কৰিব আৰু হয় বাৰু এতিয়া আৰু পানী পাই বহুত হেৰি হৈছে নহয় মৰিছেতো চব্জি তব্জি সেইটো হয় অঁ সেইটো হয় বাৰু মই তেতিয়াহ'লে আজ্ বিয়া আমাৰ এই সপ্তাহটোতে আছে মই আপোনাক কণ্টেক্ট কৰি থৈছোঁ মই এইকেইদিনতে যাম কাইলৈ বা পৰহি ভিতৰত আনিমগৈ আপোনাৰ পৰা ঠিক আছে হ'ব দিয়ক তেতিয়া অঁ অঁ মই আপোনালৈ যোৱাৰ আগত কল কৰিম বাৰু অঁ অঁ